মই খেলাৰ বিষয়ে কৈ আছো মই আগতে আমি লুডু খেলিছিলোঁ কাবাডী খেলিছিলোঁ বা দৌৰা দৌৰি খেলিছিলোঁ চোৰ চোৰ পুলিচ খেলাইছিলোঁ কাবাডী ফুটবল খেলিছিলোঁ খেলত দৌৰা দৌৰি কৰিছিলোঁ খেলিছিলোঁ এতিয়া আজিকালি ল'ৰা ছোৱালীৰ এইবিলাক নাই আৰু এতিয়া ম'বাইলত গেম খেলে বহুত ধৰণৰ আৰু বস্তু চাব পাৰি ম'বাইলত আজিকালি বাহিৰত নাযায় ম'বাইলতেই খেলা ধূলা কৰে পঢ়াটো পঢ়ে সকলোৱেতো গেমটো নেখেলে বাৰু পঢ়াটো গুৰুত্বই দিয়ে কিছুমানৰ কাৰণে বহুত দৰকাৰ আৰু সেনেকুৱা আগৰ খেলাবিলাক এতিয়া নাই আৰু এতিয়াতো ল'ৰা ছোৱালী বহুত ভাল হৈছে আৰু আগত বহুত কাজিয়া আছিল হেৰি আছিল এতিয়া নাই এতিয়া বা পঢ়াত গুৰুত্ব বা নিজৰ এটা ভৰিৰ ওপৰত ভৰিত থিয় হোৱাৰ কাৰণে বহুত গুৰুতৰ হৈ পৰিছে অঁ লুডু আগতেতো আমি লুডু খেলিছিলোঁ বাৰু এতিয়া বাৰু লুডুটো খেলে এতিয়াও লুডু খেলে বাৰু কিছুমানে পাবজি খেলে সেইবিলাক বহু ধৰণৰ ওলাইছে আৰু আগৰ খেলবিলাক নাই আৰু এতিয়া হেৰি ওলাইছে ক্ৰিকেট বল ওলাইছে ফুটবল ওলাইছে ফুটবলটো আগতেও আছিল বাৰু এতিয়াও হৈছে বাৰু ক্ৰিকেটটো বহুত গুৰুতৰ বস্তু আৰু ফুটবলটো